অকণমান আঁতৰি ল

অঁ হয় কওকচোন অঁ হয় নেকি অঁ কওকচোন কি কাৰণে ফোন কৰিলে অঁ পুহো এই সময়মতে পোৱা নাই বাৰু অঁ অঁ মোৰ মানে হাঁহ কুকুৰা থকাটো যথেষ্টখিনিয়ে আছে অঁ হয় অঁ হয় এতিয়া মানে এইটো সময়ত এই পুহ মাঘ ফাগুন এনেকুৱা সময়ত মানে ভেকচিনটো প্ৰয়োজন হয় অলপ আগতীয়াকৈ দিয়াটো ভাল মানে দিয়ালে মানে অঁ যিহেতু মাঘ ফাগুন মাহত বেমাৰ আহে হাঁহ কুকুৰাবিলাকৰ এই সেই সময়খিনিত মানে ভেকচিন দিয়াতটো খুবেই প্ৰয়োজন হয় মোক মানে প্ৰয়োজন হৈ আছিলে পায় ভেকচিন অঁ অঁ আপুনি এই কেইদিনতে আহিব নেকি অঁ অঁ আপুনি আহিলে মোক কোনদিনা আহে আপুনি জনাবচোন অঁ মোৰ মানে একদম প্ৰয়োজন হৈ আছে মোৰ বহুতখিনি আছে যে হাঁহ কুকুৰা বৰ চিন্তা হৈ থাকে মানে অঁ আৰু কষ্ট বহুত হয় সেইকাৰণে যদি ভেকচিনকেইটা দিয়াই নলওঁ সময়মতে তেতিয়া মানে অকণমান পিছলৈ প্ৰব্লেম হয় অঁ অঁ ঠিক আছে আপুনি যিদিনা আহে সেইদিনা মোক জনাব অঁ হ'ব